অঁ হয় ছাৰ নমস্কাৰ অঁ হয় মই মানে আপোনাৰ কৃষি কেন্দ্ৰৰ ফালৰ পৰা কৈছোঁ আপোনালোকৰ গাঁৱত মই মানে এটা ছাৰ্ভে কৰি আছোঁ ধৰক আপোনালোকে কৃষি কেন্দ্ৰৰ ফালৰ পৰা কিবা কিবি সুবিধা পাইছে আৰু আপুনি কি কি খেতি কৰে তেনেকুৱা ধৰণৰ তাৰ বিষয়ে অলপ আপোনাৰ পৰা জানিব পাৰিম নে বাৰু অঁ আপুনি মোক কওকচোন প্ৰথমতে আপুনি কি কি খেতি কৰে

হয় হয় আপুনি এইবোৰ খেতি কৰিবলৈ চৰকাৰৰ ফালৰ পৰা বা কৃষি কেন্দ্ৰৰ ফালৰ পৰা সুবিধা পাইছেনে সেইবোৰটো কেতিয়াবা ধৰক আমাৰ ইয়াৰ পৰা বীজো দিয়া হয় আপুনি সেই বীজবোৰ আপুনি পাইছে নাই যিমান মানে পাবলগীয়া আপুনিটো খেতি কৰোঁ বুলি ক'লে আপুনিতো চাগে খেতি সৰহকৈয়ে কৰে চাগে

হয় হয়

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয় আপোনালোকে সুবিধা মানে পাইছে ন অঁ ঠিক আছে ঠিক আছে আপুনি ছাৰ ইমানখিনি আপুনি সময় দিয়াৰ কাৰণে ধন্যবাদ